অঁ ৰবীনা সোণোৱাল হয়নে মই ধেমাজিৰ পৰা ফোন কৰিছিলোঁ এই তোমাৰ যে এই গৰু ফাৰ্মখন আছিলে আছে নাই বাৰু গাখীৰ অলপ দৰকাৰ হৈছিলে মোক পঞ্চাছ লিটাৰমান লাগে অঁ ঘৰত এই ভাগৱত অলপ পঢ়াম বুলি ভাবি আছোঁ সকাম আছে বনাব লাগে পঞ্চাছ লিটাৰমান লাগে অঁ দিব পাৰিবনে অঁ কিমানকে ল'ব বাৰু এতিয়া ষাঠি টকা অকমান ডিচকাউণ্ট দিব পাৰিব নাই নোৱাৰে হয় অঁ অঁ হ'ব হ'ব মই সেইকাৰণে ফোন কৰিলোঁ আছেনে নাই বুলি ও অঁ ঠিক আছে অঁ কালিকে নিব আহিম নহ'লে হ'ব হ'ব